কেঁচুৱাক কেঁচুৱাৰ সময়তে যদি ভেকচিন দিয়া হয় তেনেহ'লে তেওঁলোকৰ স্বাস্থ্য যথেষ্টখিনি উন্নত হ'ব কেঁচুৱাৰ সময়তে যদি ভেকচিন দিয়া হয় তেনেহ'লে তেওঁলোকৰ হ'বলগীয়া বীজাণুনাশক বেমাৰসমূহৰ পৰা আঁতৰত থাকিব পাৰিব সেই সময়তো যদি তেওঁলোকক ভেকচিনসমূহ দিয়া হয় তেনেহ'লে অনাগত দিনত তেওঁলোকৰ হ'বলগীয়া বীজাণুনাশক বেমাৰৰ পৰা আঁতৰত থাকি আঁতৰত থাকিব পৰা যাব তেনে কৰিলে বীজাণুৰ পৰা মুক্ত হ'ব আৰু কেঁচুৱাসকলৰ স্বাস্থ্য উন্নত হ'ব এনে কৰিলে অনাগত দিনত হ'বলগীয়া সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা নিৰাময় সাধন কৰিব পাৰিব আৰু এনে কৰিলে কেঁচুৱাৰ মানসিক বৌদ্ধিক আদি সকলো দিশতে উন্নত সাধন হ'ব বুলি ক'ব পাৰি